আপুনি বৈজ্ঞানিক শ্ৰী নৱ কোঁৱৰ নেকি মই আপোনাৰ পৰা এটা পৰামৰ্শ ল'ব বিচাৰোঁ

গতিকে সেই খোলাটো মই কেনেকৈ কি ধৰণেৰে মই তাৰপৰা সূতাটো মই পাম বা কেনেধৰণে কৰিলে ভাল হ'ব তাৰপৰা মই আপোনাৰ পৰা অকণমান পৰামৰ্শ বিচাৰিছোঁ আছে আছে হয় নেকি হয় নেকি হয় আৰু যিখিনি সূতা মই তাৰপৰা পাম তো সেই সূতাখিনি আমাৰ যিকোনো ঘৰুৱা যিটো তাঁতশাল বুলি কয় মাটিশাল বুলি কয় আৰু তাতে আমি বোৱাৰ বাবে কিবা কাপোৰখন যিমান উপযোগী এই বজাৰত যি ধৰণে মুগাৰ বিক্ৰে ধৰক কাপোৰ ঠিক তেনেধৰণৰ হ'বনে অলপ বেলেগ ধৰণৰ হ'ব বাৰু হয় নেকি হয় হয় ধন্যবাদ আপোনাৰ পৰা পৰামৰ্শ ধন্যবাদ আপোনাৰ পৰামৰ্শখিনি পোৱা কি কৈছে ধন্যবাদ আপোনাৰ পৰা পৰামৰ্শখিনি পোৱাৰ বাবে ধন্যবাদ